আমাৰ পিছ চোতালত চৰাইৰ আকৰ্ষিত চৰাই আকৰ্ষিত কৰাৰ বাবে মই কিছু কিছু পৰামৰ্শ লৈছোঁ অৱশ্যে তাৰ ভিতৰত যেনেদৰে আমাৰ ঘৰৰ পিছফালে এখন ফুলৰ বাগিছা আছে আৰু সেই ফুলৰ বাগিছাখনত সাধাৰণতে মৌপিয়া আৰু তেনেধৰণৰ যোনবিলাক চৰাই ফুলৰ ফুলৰ লগত জড়িত যোনবিলাক চৰাই ফুলৰ দ্বাৰা ফুলৰ ৰেণুসমূহ খায় আৰু পৰাগৰেণু সংক্ৰমণৰ দ্বাৰা ফুলবিলাকক প্ৰজনন মানে ফুলবিলাকৰ প্ৰজনন প্ৰক্ৰিয়াত সহায় কৰে সেই তেনেধৰণৰ চৰাইবিলাক পৰে যেনেদৰণে যেনেদৰে মৌপিয়া আৰু তাৰ লগত ৰিলেটড চৰাইবিলাক যেনেধৰণে টেইলৰ বাৰ্ড বুলি এটা আছে টেইলৰ বাৰ্ড আৰু সেই সৰু সৰু যোনবিলাক চৰাই তেনেধৰণৰ চৰাইবিলাক আৰু আনহাতে আমাৰ পিছফালে য যাৰ যাৰ পিছফালে জলাশয় বা তেনেধৰণৰ পানীৰ কিছু কিছু উৎস আছে তাত পানীত চৰা চৰাইবিলাক বা যোনবিলাক চৰাই মাছ ধৰি ভাল পায় বা যোনবিলাক চৰাই মাছ ধৰাত পাকৈত বা যোনবিলাক চৰায়ে মাছ খায় সেই তেনেধৰণৰ চৰাইবিলাক পৰি পৰাৰ বহুতো সম্ভা সম্ভাৱতা থাকে সম্ভাৱিতা থাকে সম্ভাৱনা থাকে তেনে তেনে তেনেদৰে তেনেধৰণে তেনেধৰণৰ ৱাটাৰ বডী অৰ্থাৎ পানীৰ উৎস মানুহে নিজেও খান্দিব পাৰি যেনে সেই মানুহে খন্দা পানীৰ উৎসবিলাকক সাধাৰণতে পুখুৰী বুলি কোৱা হয় আৰু তেনেধৰণে পুখুৰী খন্দাৰ পিছত পুখুৰীত সাধাৰণতে হাঁহজাতীয় চৰাই যোনবিলাক আছে দেৱা দেওহাঁহ যেনেধৰণে শেৱালী হাঁহ ইত্যাদি হাঁহবিলাক পৰি পৰে তাত আৰু চৰি ভাল পায় তেনেধৰণে পুখুৰীবিলাকত তেনেধৰণে খন্দা আৰু আনহাতে বাঁহগছ বাঁহগছবিলাক যদি থাকে তেনেধৰণে বাঁহগছবিলাকত ধনেশ যোনবিলাক ধনেশ যিহেতু এটা মাইগ্ৰেটৰী বাৰ্ড বা পৰিভ্ৰমী চৰাই সেই ধনেশ পক্ষীয়ে বাঁহ ল'ব পাৰে আনুষ্ঠানিকভাৱে কেইদিনমানৰ কাৰণে আৰু তেনেদৰে ধনেশ পক্ষীয়ে বাঁহ লয় দেখিছোঁ মই আমাৰ পিছফালৰ বাঁহ গছজোপাত বাঁহ লৈছিলে আৰু বগলীজাতীয় চৰাইবিলাকেও সাধাৰণতে যদি পুখুৰী আৰু বাঁহ গছ দুয়োটাই থাকে বা পুখুৰীটোৰ চাৰিওফালে বাঁহ গছেৰে পৰিপূৰ্ণ হৈ থাকে কাৰোবাৰ ঘৰৰ বাৰীখন যদি তেনে তেনেহ'লে মই লক্ষ্য কৰাৰ অনুসাৰে বগলীজাতীয় চৰাইবিলাকে বাঁহ গছত বাহ লয় যেতিয়া পানীত মাছ থাকেই তাঁহাতৰ পুখুৰীবিলাকত সেই পুখুৰীবিলাকৰ পৰা মাছবিলাক ধৰি পোৱালিক খুৱায় বা নিজেও খায় তেনেধৰণে চিকাৰ কৰে আৰু যিহেতু চৰাইবিলাক জুম বান্ধি থাকে গতিকে বাঁহ গছ অলপ অধিক হ'লে এটা ডাঙৰ জুম বা দুটা বা তিনিটা জুম তেনেদৰে থক থাকে বাঁহ গছত আৰু বাকী কাঠোৰোকা মাছোৰোকা তেনেধৰণৰ চৰাইবিলাকো পানীৰ উৎসৰ ওচৰতে সাধাৰণতে বাঁহ লোৱা দেখোঁ আৰু যোনবিলাক ডাঙৰ বৃক্ষ আছে সেই তেনেধৰণৰ ডাঙৰ বৃক্ষবিলাকৰ ধোন্দত সাধাৰণতে কাঠোৰোকা চৰাইবিলাক থাকে কাঠখোলা চৰাইবিলাক থাকে সাধাৰণতে যোনে কাঠত মানে গছৰ গা গছজোপাত ফুটা কৰি ধোন্দ বনাই থাকে আৰু তেনেদৰেই যদি ওখ গছ থাকে যোনবিলাক কেনপি বুলি কোৱা হয় কেনপি গছবিলাক যদি থাকে যোনবিলাকে একেবাৰে তলৰ থকা গোটেইখিনি গোটেইটো পৰিৱেশ মানে আৰু সূৰ্যৰ পোহৰ আদি ঢাকি ৰাখিব পাৰে তেনেধৰণৰ গছবিলাকত ঈগল শেন বা তেনেধৰণৰ চিলনী ইত্যাদি ধৰণৰ চৰাইবিলাকো থাকে সেই তেনেধৰণৰ চৰাইবিলাকৰ যদি দেখিবলৈ বা কাৰোবাৰ যদি মন যায় তেনেহৰ তেনেহ'লে কেনপিজাতীয় বা ডাঙৰ বৃক্ষজাতীয় গছ ৰুপণ কৰা উচিত আৰু আৰু কাউৰী কাউৰীত দেখিবলৈ পোৱা যায় শালিকা ঘৰচিৰিকা ইত্যাদিবিলাক চৰাই সাধাৰণতে দৈনন্দিন জীৱনত সদায় দেখিবলৈ পোৱা যায় আৰু তেনেধৰণে যদি এখন বাগিছা থাকে আৰু তাত যদি পুখুৰী বা বাঁহ গছ থাকে তেনেধৰণৰ তাত কুলি চৰায়ো যোনবিলাক বৃক্ষ আছে সেই বৃক্ষ ডাঙৰ গছ আছে সেই ডাঙৰ গছবিলাকৰ বাহ লোৱা দেখিবলৈ পোৱা যায় কেতিয়াবা কুলি কেতেকীধৰণৰ তেনেধৰণৰ চৰাইবিলাকে আৰু আৰু তাত যদি সাধাৰণতে কাউৰীও বাহ লয় তেনেধৰণৰ গছবিলাকত বাকী শালিকা চৰাই সাধাৰণতে ঘৰৰ চৌপাশে সৰু সৰু গছবিলাকতো দেখিবলৈ পোৱা যায় শালিকা চৰাই বাহ ঘৰচিৰিকা চৰাইৰ বিষয়েও একে কথাই একেষাৰ কথাই ক'ব লাগিব আৰু এতিয়া কথা হ'ল যে চৰাই খাদ্য আৰু পানী যোগানৰ বাবে আমি কি কৰিব পাৰোঁ মই কি কৰোঁ মই সাধাৰণতে যদি কাৰোবাৰ কাৰোবাৰ বা আমাৰ যদি ওপৰত যদি আসাম টাইপৰ যদি ঘৰ নহয় অসমত সাধাৰণতে যোনবিলাক পইণ্টেড যোনবিলাক বেঁকা ওপৰৰ চট বেঁকা চটত যোনবিলাক ঘৰ বনোৱা হয় তেনেকুৱা ঘৰ য'ত নাথাকি আৰ চি চি ঘৰ যদি কাৰোবাৰ থাকে তেনেহ'লে ওপৰৰ চটত সদায় কিছুমান চৰাই খাব আৰু পানী খাব পৰাৰ ধৰণে কিছুমান ইটা লগাই পিনে বা কিছুমান তেনেধৰণৰ ব্যৱস্থা কৰিব পাৰি য'ত ওপৰৰ খাপত চৰাইবোৰে পৰিপেনে সদাই বালকনিৰ ওচৰত মানে সদায় দানাবোৰ তাত থৈ দিব লাগে সেইবিলাক খাব আৰু তলৰ যোনখিনি তলৰ খাপত পানী থব লাগে অলপ মানে পানীখিনি পাছ হৈ থকাকে পাছ অন হৈ থকাকৈ আৰু পিছত নলাত পৰাকৈ ব্যৱস্থা কৰি দিব লাগে পাইপৰ আৰু সেই তেনেধৰণে পানীবোৰ অলপ চফা হ'ব লাগে সেই চফা পানীবিলাকো খাব পাৰে চৰাইবিলাকে আৰু আৰু যাৰ ঘৰতো ঘৰবিলাক ঘৰ বাৰী অলপ ঘৰ বাৰী পৰিৱেশ অলপ সেউজীয়া সেই তেখেত তেখেতলোকৰ বাবে ঘৰৰ পিছফালে সৰু সুৰা পুখুৰীৰ দৰে কিন্তু পুখুৰীতকৈ সৰু আৰু কুঁৱাৰ দৰে কিন্তু কুঁৱাতকৈ অলপ বাম অলপ বেছি দ নহয় কুঁৱাৰ নিচিনা তেনেদৰে সৰু সুৰা গাঁত খান্দি দিব পাৰি তাত পানীবোৰ বদলাই হ'ব পাৰি বা প্লাষ্টাৰ কৰি দিব পাৰি তলৰখন তলখন এনেদৰে পানী তাত দি কিনে চৰাইবিলাকৰ পানী খাব পৰা ব্যৱস্থা কৰি দিব পাৰি গতিকে তেনেধৰণৰ ব্যৱস্থা মই নিজেও কৰি পাইছোঁ গতিকে এই কথাষাৰ কৈ মই চমু ব ব্যক্তব্য সামৰণি ব্যক্তব্যৰ সামৰণি মাৰিব বিচাৰিছোঁ চৰাই বিষয়ে ধন্যবাদ